এই সাংস্কৃতিক পদ্ধতিত পালন কৰোঁ সৰস্বতী পূজা সৰস্বতী পূজাৰ দিনাখন ল'ৰা ছোৱালীয়ে ল'ৰা ছোৱালীৰ বাব বাহন হৈছে সৰস্বতী সিদিনাখনখন আমি পূজা পাতল কৰোঁ সৰস্বতীক কথনা ফুল দি সেৱা শুশ্ৰূষা কৰা যায় আকৌ বিশ্বকৰ্মা পূজা গাড়ী থকা কাৰণে বিশ্বকৰ্মা পূজাৰ দিনাখনো বিশ্বকৰ্মা পূজা গাড়ী চাই গাড়ী স্কুটাৰ বাইক আদি ধুই ধুনীয়াকৈ বিশ্বকৰ্মা পূজা প্ৰতিবাৰ পতা যায় তাৰপিছত কাতি বিহুৰ দিনাখন লক্ষী পূজা পতা যায় কাতি বিহুৰ দিনাখন তুলসীৰ তলত চাকি বন্তি জ্বলাই আকাশ সেই পথাৰত ৰবাব টেঙা চটিয়াই আকাশ বন্তি লগোৱা হয় পথাৰত আৰু লক্ষ্মী পূজা আমাৰ গৃহৰ কাৰণে লক্ষী পূজাৰ দিনাখন ভোগ লক্ষী সকলো ধান ধানৰ সীৰ চিৰ আদি দি বহুত ধৰণৰ ফল মূলেৰে পিঠা পনাৰে লক্ষীক আয়োজন কৰি লক্ষীজন আইক পূজা পাতল কৰা যায় আৰু কাতি লক্ষী মা লক্ষীক সেইদিনাখন বহুত ধুনীয়াকৈ পায়স পিঠা পনা আদি বহুত বস্তু বনাই কৰি লক্ষীক আদৰি পেলাই পথাৰৰ পৰা নতুন ধানৰ থোক কাটি আনি লক্ষীক ওচৰত অৰ্পণ কৰা যায়